ঘৰতে পোহা চৰাই যেনেকৈ কুকুৰা কুকুৰা মোক হাঁহ পাৰ আছে কুকুৰা কণী বিক্ৰী কৰা হয় লগতে মাংস কাৰণেও বিক্ৰী কৰা হয় পাৰও বিক্ৰী কৰোঁ হাঁহ বিক্ৰী কৰা হয় আৰু কণী উৎপাদনত বহুত লাভো হয় যিহেতু ঘৰত খেতি ধান চাউলৰ অভাৱ নাই যিহেতু সেইকাৰণে হাঁহ কুকুৰা এশ ডেৰশমান পালন কৰা হয় আৰু ব্যৱসায় হিচাপে ব্যৱসায় হিচাপেই লৈছোঁ সেই গতিকে মাহত হয়তো কুকুৰা কণী চাৰি পাঁচ প্লে'টমান বিকো এশ কুকুৰাতকৈ বেছি আছে হাঁহো আছে আৰু এযোৰ পাৰ চৰাই আছে পাৰ কণী বিক্ৰী নকৰোঁ কিন্তু পাৰ চৰাই বিক্ৰী কৰোঁ সময়ৰ লগত মাংস হাঁহ মাংস হাঁহৰ মাংস বিক্ৰী কৰা হয় কুকুৰা মাংস বিক্ৰী কৰা হয় আৰু গোটাকেও বহুত বিক্ৰী কৰা হয় লগতে লোকেল বুলি অকণমান দামো অলপ বেছি কুকুৰা বজাৰতো নি বিক্ৰী কৰা হয় ঘৰলেও আহিলে বিক্ৰী কৰি দিয়া হয় আৰু এইবিলাক কৰিবলৈ হ'লে অকণমান সময় লাগে আৰু নিজে যিহেতু মই এজনী ঘৰুৱা গৃহিণী তাৰ কাৰণে ঘৰতে যিহেতু থাকোঁ সেইকাৰণে হাঁহ কুকুৰাবিলাক পালন কৰাত মোৰ কোনো অসুবিধা নহয় ঘৰত পুখুৰীও আছে ব্যৱসায় হিচাপে কুকুৰা হাঁহ পাৰ ইত্যাদিবিলাক ৰখা হৈছে আৰু

কণীও আজিকালি বহুত দাম সেইকাৰণে কণীবিলাকো বিক্ৰী কৰিব পাৰি হাঁহবিলাক হাঁহৰ মাংস বিক্ৰী কৰোঁ আৰু কুকুৰা পোৱালিও বিক্ৰী কৰোঁ কুকুৰা পোৱালি নিজৰ ঘৰতে উমনি দি কুকুৰা পোৱালি বিক্ৰী কৰা হয় লগতে মাক পোৱালিও বিক্ৰী কৰোঁ কুকুৰা হাঁহ বিক্ৰী কৰি বহুত উন্নতি লাভালাভ হৈছে মোৰ ঘৰুৱা কিছুমান সমস্যাবিলাক সমাধান কৰিব পাৰে কুকুৰা হাঁহ বি কণী বিক্ৰী কৰি আৰু ধৰক